মই দুদিনমান আগত এডাল চেমচাঙৰ চাৰ্জাৰ কিনিছিলোঁ যোনডাল দাম বেছি নাছিল কিন্তু কাম ভাল আছিলে সোনকালে চাৰ্জ হৈ উঠে আৰু যিডাল মোৰ আগৰ চাৰ্জাৰডালৰ সৈতে প্ৰায় একে কাম মই ভাল পাইছোঁ ইয়াৰ